হেল্ল' অঁ আপুনি ড ডৰথীৰ মানে দেউতাক নেকি হয় নেকি মই স্কুলৰ পৰা কৈছোঁ আপোনাৰ মানে ছোৱালীটোৰ পঢ়া পাতিত ইমান নজৰ দিয়া নাই নেকি আপুনি অঁ মাকক ব্যৱহাৰ কৰে এতিয়া মাকক ক'ব এতিয়া পঢ়া পঢ়া এই ছাবজেক্টবিলাকত বহুত কম কম নাম্বাৰ পাইছে দেখোন অঁ আমি আৰু ভাবি আছিলোঁ তাই ভাল হ'ব ভালদৰে পঢ়িব নম্বৰ পাব আশা কৰি আছিলোঁ কিন্তু এতিয়া তাই আশা কৰাতকৈ দেখো বেছি কম নম্বৰ পালে চবতে তাৰমানে আমাৰ ফিফ্টি আছিলে পেপাৰত ফিফ্টি থাকোঁতে নাই হ'লে আমাৰ বিছ পালে পাছ হ'লেই হয় কিন্তু তাই তাৰ তলতে পাইছে সেইকাৰণে আপুনি অলপ স্কুলত আহি যাবচোন এপাক ঠিক আছে ন